হেল্ল' অ ভালনে অ হেৰি আমি কথা এটা আলোচনা কৰিম বুলি ভাবিছোঁ

অ পিছফালৰ সীমাটো অ দিবই লাগে অ অ অ সেইটোৱেইতো অ অ

অ দূৰৰ কথাও অ ঠিকে আছে কথা বতৰা পাতি লম আৰু আৰু আমি অ মিলি জুলি অ সেইটোকে অ অ দুইঘৰে মিলি হ'লেও কৰিম অ অ অ সেইটো থাকে ন' কাজিয়া লগা নাই হয়তোন আৰু কাজিয়া নেলাগাও মনে মনে বেয়া পাই থাকিম নহয় অ বেয়া পোৱা অ সেইটোৱেই অ আধা অ অ ভাল হয় হয় অ হয় হয় হয় অ অ হ'ব হ'ব হ'ব ও ওম